আমাৰ ঘৰত যিবিলাক জীৱ জন্তু আছে যেনে ছাগলী গৰু মুৰ্গী পাৰ হাঁহ সেনেকৈ এইবিলাক মানে নিজে সেইবিলাক আৰু জীৱ জন্তুৰ প্ৰাণ হেৰি কৰিব লাগে এনেই এনেই যেনিবা মুকলি দিনত মেলিয়েই দিওঁ কিন্তু যেতিয়া বাৰিষা হয় তেতিয়া তেতিয়া মানে আমাৰ এৰাল দিবলগীয়া হয় তাত আমি বহুতখিনি যত্ন ল'বলগীয়া হয় খোৱা বোৱাৰপৰা ধৰি চাবও লাগিব যে গৰু আজি পেট ভৰিলে নাই আগতে মেলি দিওঁতে মানে পেট ভৰি আহে ধৰকচোন আমি বান্ধি যেতিয়া আমি গোহালিত বান্ধি আমি খেৰ এমুঠা দি বান্ধি থওঁ পানী এটিং দি তেতিয়া আকৌ সেইটো নহ'ব নহয় এতিয়া আৰু দিনৰ দিনটো বান্ধিয়ে থ'ব লাগে বান্ধিলেও আমি সেইখিনি প্ৰতিপাল কৰিব লাগিব অকল বান্ধি থ'লেই নহ'ব আমি কোনোডোখৰত কোনডোখৰ জেগাত ঘাঁহ আছে কোনডোখৰ নাই সেইখিনিৰপৰা লৰাই তিনি চাৰিবাৰ লৰাই কৰি আমি গৰু পেট ভৰাব লাগিব আৰু পাৰিলে আমি ঘাঁহ চাও কাটি আনি দিব লাগিব তেতিয়াহে মানে আমাৰ বস্তুখিনি ঠিকে থাকিব ছাগলী ছাগলী আমি মেলি দিব নোৱাৰো এতিয়া এতিয়া লোকৰ ধান খাব গতিকে লৈ ছাগলী আমি বান্ধি থওঁ সময়মতে পানী পানী দুনিৰপৰা ধৰি ছাগলী বাৰু ঘাঁহ কাটি দিব নালাগে এইবোৰ লতানী আছে আমাৰ দিবলৈ জেগা আছে আমি তাত চুটি চুটিকৈ ৰছী বান্ধি আমি ছাগলী পেট ভৰাওঁ আৰু মুৰ্গী লোকেল মুৰ্গী লোকেল মুৰ্গী আমি দানা কিনি আনিও আমি দিওঁ বা ধানো দিওঁ চাউলো এনেকৈ সেইবিলাকো আমি প্ৰতিপাল কৰোঁ আমাৰ ল'ৰাৰ মানে হেৰি আছে এই মুৰ্গী পোৱালি উলিওৱা মেচিনো আছে দুই তিনিটা তাত মুৰ্গী আছে সৰক তাৰপৰা ডিম ডিম মানে তাত মেচিনত দি আমাৰ পোৱালি উলিয়াই তাত মানে সৰু সৰু ভাগে ডাঙৰ ডাঙৰ ভাগে মানে এনেকৈ একৈছ দিন বা পঁচিছ দিনত মানে পোৱালিখিনি ওলাই আৰু তাৰপৰা সেইখিনিও তেনেকৈ দেখিছোঁ আৰু ময়ো বৰকৈ লাগি নাথাকোঁ সিয়ে লাগে মই তথাপিও দেখিছোঁ আৰু কেনেকৈ পোৱালীখিনি কেনেকৈ প্ৰতিপাল কৰে কেনেকৈ ডাঙৰ হয় কেনেকৈ খানা দিয়ে সেইবিলাক মই দেখিছোঁ আৰু সিয়ে লাগি থাকে আৰু সেইবিলাকত আৰু সেইকাৰণে বিশেষ মোৰ ঘৰুৱা কামতহে মই ব্যস্ত থাকোঁ মই সেইবিলাক হেৰি নাথাকোঁ তথাপিতো আৰু মই নাথাকিলে মানে এই সেইবিলাক আকৌ মোৰ চকু দিব লাগে